হেল্ল'

ভালে ভালে কি কৰিছ ভাল ভাল কি কৰিছ অঁ অঁ ভালে ভালে এইয়া ব্যৱসায় তাৰপৰা আহি পেলাই ঘৰ পাইছোঁহি আৰু ঠিকে চলি আছে আৰু বৰ্তমানলৈকে খোলাও বেছি দিন হোৱা নাই নহয়

ইমান পঢ়া তাকে আমাৰো সেই ইমান ইমান এটা পঢ়া শুনা কৰি আজিকালি চাকৰি পাবলৈ ইমান টান হৈছে এনেকে সেইটো কাৰণে বোলো ঘৰত বহি থাকি লাভ নহ'ব সেইটো কাৰণে বোলো কিবা এটা নিজাববীয়াকৈ কৰিলে নহ'ব তাৰ মাজতে এতিয়া এতিয়া সেই মুখাও মুখা শিল্পত অকণমান সোমাইছোঁ অঁ এতিয়া সেইবিলাক তাৰ পৰাও দুই এটকা উপাৰ্জন হয় লগতে আন দহজনকো মই শিকাব পাৰিছোঁ তেনেকে নিজৰ লগতে আৰু যদি দহটা সংস্থাপন দিব পাৰোঁ সেইটো মানে ভাল বুলি ভাবিছোঁ আৰু অঁ

সেইকাৰণে সেইটো বেয়াও বেয়া হ'ব কথাটো সেইটো কাৰণে ফ্ৰীকে শিকাইছোঁ আৰু এতিয়ালৈকে

তাকে হে এতিয়া মোকো ঘৰ মোকো ঘৰত কৈ থাকে সেই চাকৰি ওলাইছে নপঢ়া কেলে ইণ্টাৰভিউ নিদিয় কেলে এতিয়া ইণ্টাৰভিউ দিব মানে পঢ়াে এতিয়া নাপালেনো মই কি কৰিম

তাকে এতিয়া তাতে আমি আমিবিলাক আমিবিলাকো আৰু এটা আছে কি আমি জেনেৰেল কাষ্টেৰ মানুহ যে আমাৰ আকৌ বেছিকৈও লাগে নহয় নম্বৰ ন সেইটো কাৰণেও মানে আমি অকণমান চাকৰি পৰা থাকি যাওঁ

তাকেহে এইবোৰ মানে আচলতে ভাগ্য ওপৰতো কথা আছে চাকৰিটো পাবলৈ ভাগ্য লাগিব ন কপালত থাকিব লাগিব চৰকাৰী ধান খাবলৈ

সেইয়া মানে দিনক দিনে নিবনুৱা নিবনুৱা নিবনুৱা সমস্যাবিলাক মানে কমক চাৰি দিনক দিনে বাঢ়িছে হে মই

ভালকে যদি ভাল প্ৰজাতি যদি ছাগলীকেইটামমান পুহিব পাৰি তাততো বহুত পইচা বা মই যদি হাঁহ কেইটামান যদি মানে পুহিব পাৰি প্ৰথমে দহ দহ পোন্ধৰটা হাঁহ পুহিলোওতো অঁ দুই বছৰলৈ তাই আকৌ পোৱালি হৈ বহুত বাঢ়িব ন সেই পোৱালি বিকিবও পাৰিলোঁ বা কণীও বিকিব পাৰিলোঁ তেনেকে এতিয়া লগৰকেইটা মানে কৈছোঁ কাৰণ মই এতিয়া নিজে হাঁহৰ ফাৰ্ম এখন আৰম্ভ কৰিছোঁ

সেইটো হয় বাৰু

আজিকালি মানুহ কষ্ট কৰিবলে নিবিচাৰে দেই মানে সহজতে পইচা লাগে

আমাৰ সমাজখনে তেনেকুৱা অঁ মইতো এতিয়া মই মই এতিয়া মই এতিয়া আৰু চাকৰি ধান্দা বাদ দিলোঁ আৰু মই এতিয়া চব খেতি বাতিত লাগিছোঁ মানে হেৰিয়াত লাগিছোঁ বা জলকীয়া কৰি বহু টকা পালো এইবাৰ জলকীয়া কৰি ছয়ত্ৰিছ হাজাৰ টকা পাইছোঁ

এতিয়া ফিচাৰী পাৰত ফিচাৰী পাৰত কল দিছিলোঁ কল লাগ কল লাগিছে এতিয়া মানে বিকিব পৰা হৈছে আৰু কেই ঠোকামান

মোৰ মই এইবাৰ হাঁহো কেইটামান হ'ল বাৰু খালি এইবাৰ হাঁহত কি হ'ল জানো নে নাই পোৱালি এইবাৰ পোৱালি বিশটা জোগিছিলে নহয় প্ৰথম কঠাত এই পোৱালি দানা দি থোৱা আছিলে গঁড়ালত মানে বাইছ উলিয়াই দি থোৱা আছিলে এই কিনা দানাটো দি থোৱা আছিলে বান্দৰ আহিলে এই দানা খাবলৈ বুলি বান্দৰ আহিলে আহি পেলাই মোৰ দহটা পোৱালি মাৰি পেলালে বান্দৰে

এই গচকি পেলাই মাৰি পেলালে সেইটো লোকচান হ'ল বাৰু আছে আছে লাউ লাউ আছে

কষ্ট কৰিলেহে ফলটো পাই ন অঁ হয়

হয় হয়

এই আমাৰ এই আমাৰ লগতে যে ৰাজীৱ হঁতক মনত আছেনে এই সিহঁতৰ এতিয়া সেই কেফে এখন খুলিলে নহয় সিহঁত নয়ন আৰু ৰাজীৱ হে এই সেয়া দুটা এতিয়া তেনেকে সেই ব্যৱসায় লাগিছে সেইটো ভাল চোকা ল'ৰা আছিল ন এনে

বাৰু ঠিক আছে বাৰু দে লগ পালে কেতিয়াবা ভালকৈ আকৌ পাতিম ঠিক আছে